ভাৰতৰ মুখ্য ধৰ্মীয় স্থানৰ কথা ক'ব লাগিলে আগতে আমি ক'ব লাগিব যে ভাৰতখনেই এখন ধৰ্মপ্ৰধান দেশ য'ত বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী লোকে বাস কৰি আছে অতীতৰ পৰাই আৰু বিশেষকে আমাৰ হিন্দু ধৰ্মটোৰ কথা চবেই জানে চবতকে পুৰণি যদি কিবা আছে কিবা সংস্কৃতি আছে ধৰ্ম আছে সেইটো হ'ল হিন্দু গতিকে সেইটো ফালৰ পৰা যদি আমি চাব যাওঁ ভাৰতৰ প্ৰতিখন ৰাজ্যতে কিবা নহয় কিবা এনেকুৱা ধৰ্মীয় মানে মন্দিৰ হওক বা সেনেকুৱা কিবা জেগা হওক আছে তাৰ ভিতৰত আমি চাৰিধামকেইখনৰ কথা ক'ব পাৰোঁ বাৰ জ্য়োতিৰ্লিংগ আমাৰ আছে সেইকেইখনৰ কথা আমি ক'ব পাৰোঁ বাকী বৃন্দাবন কাশী মথুৰা হৰিদ্বাৰ এইবিলাক চবে জানেই আৰু জনপ্ৰিয় এটা জেগা আপোনাৰ সেই জগন্নাথৰ পুৰীৰ কথা আমি ক'ব পাৰোঁ প্ৰতি বছৰে তাতে আপুনি সকলো সময়তে মানুহ দেখাই পাব আমাৰ আমাৰ মানে ককা আইতাহঁতেও সেইটো সময়তে গৈছিল আৰু যেতিয়া মানে আমি জন্মই হোৱা নাই তেতিয়াই গৈছিল তেতিয়া আমাৰ আইতাহঁতে মানে মায়ে মোক কৈছে আৰু মানে তেতিয়া ট্ৰেইনত নহয় কিবা বাছত গৈছিল মানে বহুত দিন গৈয়ে আছে গৈয়ে আছি সেনেকৈ গৈছিল তো সেইটো লে পৰ্যায়লেকে মানে মানুহৰ আগ্ৰহ ইচ্ছা এই এইধৰণৰ মানে ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় জেগা বহুত আছে

অম্বুবাচী মেলা অনুষ্ঠিত হৈ গ'ল তো সেই সেইটো এখ এটা মানে পৃথিৱী বিখ্যাত অনুষ্ঠান বুলি ক'ব লাগিব কাৰণ দেশতো বাদেই দিলোঁ মই বিদেশৰ পৰাও তাতে মানুহ আহে প্ৰতি বছৰে আহে আৰু সেইটো এটা মানে কি আৰু মানুহে শক্তি পূজাত বিশ্বাস কৰা মানুহখিনিৰ কাৰণে বিৰাট এটা ডাঙৰ মানে এনেকুৱা এটা জেগা য'ত মানুহে নিজৰ মনৰ কামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰে আৰু সঁচাকে চাগে হয়ো মইতোতো আৰু ক'ব নোৱাৰিম কিন্তু অম্বুবাচী মেলাটো খুব মানে জনপ্ৰিয় আমাৰ ইয়াতে মানে ভাৰতবৰ্ষত আৰু জানেই গম পাইছে মেলাটোৰ কথা চবেই জানে কামাখ্যা দেৱীক পূজা কৰিবৰ কাৰণে আহে বিভিন্ন বলিউডৰ পৰা মানুহ আহে পলিটিক্সৰ মানুহ আহে বাবাবিলাক আহে তো সেইটোৱে আৰু তাৰোপৰি আপোনাৰ ৰথযাত্ৰাৰ কথাও আমি ক'ব পাৰোঁ ৰথযাত্ৰাৰ বিষয়ে মোৰ ইমান মানে জ্ঞান নাই যদিও আজি কেইদিনমানৰ আগতে মই দেখাই পাইছিলোঁ আজিকলি চবতে মানে ৰথযাত্ৰাটো চলে তো সেনেকুৱাই আৰু